গছ আমাৰ সকলোৰে বাবে অতি প্ৰয়োজনীয় তে গছবোৰক বচাই ৰখাটো আচলতে বৰ জটিল কথা বিভিন্ন প্ৰজাতিৰ গছেই আছে তাৰ ভিতৰত কিছুমান ডাঙৰ গছ যেনে শাল চেগুন গমাৰি এইজাতীয় গছবিলাকো আমাৰ আমি ৰুওঁ আমাৰ নিজা প্ৰচেষ্টাত তেনেকুৱা গছপুলি ডাঙৰেই হৈছে এনেই এইবিলাক গছ আচলতে বচাই ৰখাটো বৰ জটিল যেনে গমাৰি গছডালেই য'ত বচাই ৰখাটো বৰ টান সৰুতে সেই গৰু ছাগলীয়ে বহুত অনিষ্ট কৰে ঠিক তেনেদৰে চেগুন গছৰ পুলিটোও প্ৰথম অৱস্থাত বৰ লেহুকা হৈ থাকে গতিকে বান্দৰ এনেকুৱা অপকাৰী জীৱ আৰু যিবিলাকে আছে বান্দৰে বহুত গছৰ পুলি নষ্ট কৰি দিয়ে পুলিটো হলোৱাই তলৰ ফালে নামি আহে তাৰপিছত সি আৰু ওপৰ ফালে উঠিব নোৱাৰে ঠিক তেনেদৰে ফুল বা এনেকুৱাজাতীয় গছবিলাকো আমাৰ গৰু ছাগলীৰ পৰা বচাই ৰখাটো বৰ জটিল সেইবিলাকৰো বহুত অনিষ্ট কৰে সিহঁতে গতিকে গছৰ পুলি ৰুৱাৰ আগতে আচলতে আমি চৌহদৰ জেওৰাখন খুব ভালদৰে দিব লাগিব তেতিয়াহে গছৰ পুলিটো কিছু মাত্ৰ হ'লেও এশ শতাংশ নহ'লেও বাট ষাঠি সত্তৰ সতাংশ হ'লেও আমি ভালদৰে বচাই ৰাখিব পাৰোঁ ইয়াৰ উপৰি আৰু বিভিন্ন ধৰণৰ গছ যেনে আমাৰ খেতিৰ ধানখেতিয়ে হওক বা এনেকুৱা এইবিলাকৰো চব সকলো গছতেই অতিপাত যত্নৰ প্ৰয়োজন যিটো যত্নৰ ল'ব লাগে গছৰ পুলিটো মৰহি যায় মৰি যায় ফুল গছৰ পুলি এটা ৰুলেও তাত সযতনে ৰুই তাৰ বাবে যিখিনি প্ৰয়োজনীয় সাৰ বা আমাৰ জৈৱিক সাৰ বা পচন সাৰেই হওঁক পানী এইখিনি আমি খুব ভালদৰে যোগান ধৰিব লাগে গৰমৰ দিনত বাৰু বৰষুণো হৈ থাকে মাজে মাজে গতিকে বৰষুণৰ কাৰণে পানীৰ প্ৰয়োজনটো সিমান সিহঁতে প্ৰয়োজনীয় পানীখিনি পায়েই থাকে কিন্তু যেতিয়া ঠাণ্ডা দিন পৰিব ঠাণ্ডা দিনত গছৰ পুলিবিলাকৰ পানীৰ খুব অভাৱ হয় সেয়ে সিহঁতৰ গুড়িত পানী ছটিওৱাটো খুবেই প্ৰয়োজনীয় যেনে পাণ গছ এডালে এতিয়া বাৰিষা কালত ঠিকে থাকে কিন্তু খৰালি অহা অহাৰ লগে লগে পানীৰ অভাৱত বহুত পাণ গছ মৰি যায় তামুল গছো তেনেকুৱাই গতিকে এইবিলাকো অমি পানী ব্যৱস্থা কৰিব লাগে অন্ততঃ সপ্তাহত এদিন অলপ ভালকৈ গুড়িবিলাক তিয়াই পানীটো দিব লাগে আৰু সাৰ পানীৰ অলপ যোগান ধৰিবই লাগে গুড়িত তেতিয়াহে গছডাল ঠিকে ঠিকে থাকে বা সেয়া বাঢ়িবলৈ সুবিধা পায় গছডালে এই তেনেকৈ আমি এতিয়া এতিয়া আপোনাৰ আলুখেতিৰ সময় আহিব আলু খেতিটো সেই আমাৰ খৰালি কালতো হৈ যায় কিন্তু আলুখেতিৰ সময়তো কেতিয়াবা এনেকুৱা খৰাং হৈ যায় যে গছৰ পুলিবিলাক আলুৰ পুলিবিলাক বাঢ়িব নোৱাৰা হৈ যায় পানীৰ অভাৱত তেতিয়া আমি তাতো পানীৰ ব্যৱস্থাটো কৰিব লাগে খৰালি কালত শাক পাচলিৰ যেনে লাই পালেং এইবিলাকত এতিয়া লগোৱাৰ সময় হৈছে গতিকে এতিয়া গুটিবিলাক সিঁচাৰ সময়ত এইটো পানী নালাগে তেতিয়া মাটিটো শুকানেই হ'ব লাগে কিন্তু গুটিটোৰ পুলিটো যেতিয়া গজি উঠিব তেতিয়া অকণমান ইয়াক পানীৰ প্ৰয়োজনটো হৈ আহে তেতিয়া গতিকে তেতিয়া সময়ত আমিও অন্ততঃ পানীৰ মাজে মাজে এই ছটিয়াব লাগে আৰু পানীটো সচৰাচৰ আমি গধূলি সময়ত দিলে বেছি ভাল হয় দিনৰ ভাগত দিয়াতকৈ গধূলি সময়ত দিলে এই পানীটো ৰাতিটোৰ যেতিয়া সূৰ্য্যৰ তাপ নাথাকে পানীটো সিহঁতে বেছি সময় গছৰ পুলিটোৱে পায় দিনৰ পোহৰত দিলে লগে লগে সূৰ্য্যৰ তাপে পানীটো শুহিয়ে লয় গতিকে গছডালৰ অপকাৰহে হয় তেতিয়া